অসমত ব্যৱসায় বুলি ক'লে সকলো প্ৰকাৰৰ ব্যৱসায়ে বুজা যায় যেনে উদ্যোগ প্ৰতিষ্ঠানৰ পৰা আদি কৰি আদি কৰি বেপাৰ বাণিজ্য় সৰু সুৰা ক্ষুদ্ৰ ব্য়ৱসায় ক্ষুদ্ৰ উদ্যোগ যি স্থাপন কৰে সেই স্থাপন ক্ষুদ্ৰ উদ্যোগসমূহৰ পৰা আদি কৰি যি সৰু সুৰা ব্যৱসায় বজাৰ বেপাৰ বাণিজ্য সেই সকলোবিলাক আমি উদ্যোগতে অন্তৰ্ভুক্ত কৰিব পাৰি সেই উদ্যোগসমূহত যদি আমি যদি চাবলৈ যাওঁ অৰ্থনীতিৰ ক্ষেত্ৰত মুদ্ৰা অৰ্থনীতি পৰিৱৰ্তন ব্যৱসায়সমূহ আৰু বজাৰসমূহত কিন্তু একেই হোৱাটো পৰিলক্ষিত হয় কাৰণ এজন উদ্যোগপতি অৰ্থাৎ ব্যৱসায়ীয়ে যি মুদ্ৰা ক্ৰয় কৰে সেই মুদ্ৰা বজাৰৰ দ্বাৰা তেওঁলোকে যি বয় বস্তু সংগ্ৰহ কৰিবলৈলগীয়া হয় সেইসমূহ সেই বজাৰৰ দ্বাৰা ক্ৰয় কৰে য'ত মুদ্ৰাৰ প্ৰচলন ইটোৱে সিটোৰ মাজত এটা এটা মানে মিলনৰ যি সংযুক্ত চিহ্ন সেইটো দাঙি ধৰে এইদৰে বজাৰ আৰু এই অৰ্থনীতিৰ মাজত যি ব্যৱসায় বাণিজ্যৰ লগতে যি চাহিদা সেই চাহিদা নি নকৰাত বজাৰ অৰ্থনীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে আৰু এই দুটা ব্যৱসায় আৰু বজাৰসমূহ ইটোৱে সিটোৰ লগত খাপ খাই পৰে হেই